অ' ভাইটি এই মই যে তোমালোকক বিৰিয়ানীৰ অৰ্ডাৰটো দিলোঁ তোমালোকে একদম প্ৰ'পাৰ টাইমত দিছা দেই তাৰ বাবে বহুত ধন্য়বাদ আৰু বিৰিয়ানীটো খুব ভাল চাউল দিছা ভাল লাগিল এই চিকেন কেইপিছো বেছ ধুনীয়াকৈ দিছা দেই আৰু তোমালোকে একদম খুব ভাল হেৰিত দি দিছা তোমালোকে সেইটো ভাল লাগিল তোমালোকৰ কুকাৰজন বেস্ট কিন্তু এই মই অকণমান এটা প্ৰব্লেম পাইছোঁ সেইটো হয়টো তোমোলোকক কোনোবাই নিমখ বেছি খায় কাৰণে অকণমান নিমখটো বেছি যেন পাইছোঁ দেই সেইটো কাৰোবাৰ কাৰণে হয়তো সিমানেই লাগে মোৰ কাৰণে অকণমান কম হ'লে ভাল হয় বাকী খুব ভাল দিছা